হেল্ল' অঁ বি ডি অ' চাৰ হয়নে অঁ মই এই শিঙিমাৰি গাঁৱৰ প্ৰিয়াংকুৱে ক'লো অঁ আমাৰ আমাৰ ইয়াত এই বানপানী হৈছে মানে সেইটোপা আমি এতিয়া বৰ্তমান মাথাউৰিত আছোঁ অঁ কিবা এটা সহায় কৰা হ'লে ভাল আছিল আৰু ৰাস্তা পদূলিটো অলপ বোকা হৈছে অহা যোৱা কৰিবলৈ অসুবিধা হৈছে আমাৰ ইয়াত বিছ পঁচিছ ঘৰমান মানুহ হ'ব

খোৱা বোৱাত অলপ অসুবিধা হৈছে কাৰণ চব খেতি বাতি চব উটি গ'ল ঘৰ দুৱাৰ উটিয়ে গ'ল এতিয়া খোৱা বোৱাতো অলপ অসুবিধা হৈছে

ঠিক আছে বাৰু মই অহা সোমবাৰে মানে দৰ্খাস্ত এখন লিখি গাওঁবুঢ়াৰ হতুৱাই চহী তহী কৰাই মই লৈ যাম বাৰু